হয় জীৱিকা হিচাপে মাছ ধৰা বিষয়টো আটাইতকৈ আকৰ্ষণীয় কথাটো হ'ল যেতিয়া কোনো এজন ব্যক্তিয়ে জীৱিক মাছ ধৰাটো জীৱিকা হিচাবে বাছি ল'ব তাত দুটা ধৰণৰ কথা থাকিব হয়তো মানুহজনৰ হাতত অন্য কোনো কাম নাথাকিব অথবা মাছ ধৰাৰ প্ৰতি তেওঁৰ বিশেষকৈ আকৰ্ষিত এনেকুৱা বহুতো মানুহ আছে আমাৰ গাঁৱলীয়া সমাজত যে মাছ ধৰি তেওঁলোকে জীৱিকা নিৰ্বাহ মানে জীৱিকা নিৰ্বাহ কৰে কাৰণ তেওঁলোকৰ হয়তো মাছ ধৰাতো অতিকৈ চখ মাছ ধৰি খুব বেছি ভাল পাই আৰু কিছুমান এনেকুৱা মানুহোও আছে যে তেওঁ দুবেলা দুমুঠি মানে খোৱা গোটা দুবেলা দুমুঠি খাবৰ কাৰণে তেওঁ অন্য কোনো কাম নাপায় তেওঁ মজবুৰ হৈ মানে মাছ ধৰে মাছ ধৰি বিক্ৰী কৰি তেওঁ জীৱিকাটো তেওঁ উলিয়াই কিন্তু কথাটো হ'ল কি তুলনামূলকভাৱে সাধাৰণ জীৱিকাতকৈ কেনেকৈ পৃথক বুলি ক'বলৈ গ'লে কাৰণ আমি যদি অন্য কিছুমান নিৰ্দিষ্ট কাম লওঁ ধৰ আমি যদি দিনটোত সময় বান্ধি লওঁ যে আমি চাৰি আঠ বজাৰ পৰা আমি চাৰি বজালৈ যদি কাম কৰোঁ আমি দিনটোত এটা মজুৰি পাম কাৰণ সেইটো এটা নিৰ্দিষ্ট মানে কাম আপুনি কৰিলে কৰাৰ বিনিময়ত সেইটো আপুনি চাৰিশ হওক পাঁচশ টকা এটা আপুনি মজুৰি পাবই আৰু নেক্স যদি আপুনি দিনটো মাছ ধৰিবলৈ যায় কোনো কোনোদিনা আপোনাৰ এনেকুৱাও হ'ব পাৰে আপুনি দিনটোত কেবাবাৰো মাছ মাৰি বা নদীতে হওক বা বিলতে হওক কেবাবাৰো মাছ মৰাৰ পাছতো আপুনি হয়তো সেই দিনটোৰ মজুৰীটো নাপাবও পাৰে কাৰণ এনেকুৱা হয় পানীৰ তলত যেতিয়া থাকি মাছ থাকিব যে আজিয়ে যে প্ৰতিদিনাই যে মই মোৰ দিনৰ মজুৰীটো পাম ঠিক তেনেকুৱা নহয় মজুৰীটো পাবলৈ হ'লে যথেষ্ট কষ্ট পানীত মাছ ধৰাতো যথেষ্ট কষ্ট আৰু যেতিয়া আমি এই কষ্টৰ কৰা পাছতো যেতিয়া আমি মজুৰীটো নাপাম তেতিয়া অত্যন্ত দুখ লাগিব কিন্তু বহু ক্ষেত্ৰত এনেকুৱাও দেখিছোঁ কিছুমান আমাৰ ইয়াৰে সাধাৰণ নৈপৰীয়া ৰাইজে কেতিয়াবা দে দেখোঁ যে বহুত ডাঙৰ ডাঙৰ মাছ ধৰি আনে কিন্তু তেওঁলোকে যদি এটা মাছো মাৰি আনে তেনেকুৱা ডাঙৰ এটা মাছ তেওঁলোকৰ দহ পোন্ধৰ দিনৰ জীৱিকা মানে মজুৰীটো একেদিনাই ওলাই আহে কিন্তু ঠিক কথা এষাৰ আছে পানীৰ মাছ মানে পানীৰ পইচাপানীতেই শেষ হয় যথেষ্ট কষ্ট হয় কাৰণ ইমান বাৰিষা বতৰত ইমান পানীৰ মাজত তেওঁলোকে নামি মাছ ধৰে যথেষ্ট কষ্ট আছে শাৰীৰিক কষ্ট আছে আৰু মাছ ধৰাতো মইতো মাছ ধৰি ভালেই পাওঁ কিন্তু মাছ ধৰাতো মোৰ জীৱিকা নহয় মাছ ধৰি ভাল পাওঁ কেতিয়াবা যাওঁ ওচৰতে ধৰোঁ কিন্তু মাছ ধৰাতো জীৱিকা হিচাপে ল'বলৈ যোৱা আগত আমি ভাবিব লাগিব যে মাছ ধৰি জীৱিকা নিৰ্বাহ কৰাতো উচিতো অনুচিতো কাৰণ আমি প্ৰতিদিনাই যে তেনেকুৱা ধৰণে আমি পাম তেনেকুৱা কোনো কথা নাই কাৰণ তেনেকুৱা বহুত দেখিছোঁ আমাৰ গাঁৱৰ পৰিৱেশতো আছে যে মাছ ধৰে কিন্তু তেওঁলোকে উপাৰ্জনো কৰে তেও তেওঁলোক সদায় একেটাই মানে একেটা পৰ্যায়তে থাকি যায় মানে কোনো ক্ষেত্ৰত তেওঁলোক দুৰ্বল হৈ পৰে মাছ ধৰাতো মাছ ধৰিবলৈতো সাধাৰণতে বহু সুবিধাই আছে জাল জুলুকি পৰা আৰম্ভ কৰি আকৰ্ষণীয় কথাটো এইটোৱে মানুহজন হয়তো নিৰ্দিষ্ট তেওঁৰ কাম হাতত নাথাকিব লাগিব আৰু নহ'লে হয়তো তেওঁ মাছ ধৰাৰ প্ৰতি চখ থাকিব লাগিব আৰু ক'বলৈ গ'লে অস্থায়ী অস্থায়ী হিচাপে এই বিষয়বস্তুটো খুব সুবিধাজনক নহয়